কৃষ্ণ আমাৰ এলেকাত ধৰ্মসমূহ তিনি ভাগত ভাগ কৰা হৈ আছে গতিকে আমি হিন্দু ধৰ্ম খ্ৰীষ্টান জৈন ধৰ্ম আমাৰ এলেকাত বৰ্তমান চলি আছে গতিকে আমি বৰ্তমান হিন্দু ধৰ্মৰ

ভকত হিচাপে আমি হিন্দু যিখিনি নিয়ম পালন কৰিব লাগে তেনেধৰণেই আমি পৰম গুৰুজনা শংকৰদেৱৰ আদৰ্শমৰ্মে আমি পালন কৰি আছো গতিকে আমি হিন্দু ধৰ্মত আমাৰ পৰম গুৰুজনাৰ জন্ম জয়ন্তীভাগ আমি পালন কৰোঁ আৰু লগতে গুৰুজনাৰ শিস্য মাধৱ গুৰুজনাৰ আদৰ্শ আমি পালন কৰি তেখেতৰ জন্ম ভাগো পালন কৰোঁ লগতে পৰম গুৰু গুৰু ইষ্ট দেৱতা আমাৰ কৃষ্ণৰ জন্মাষ্টমীভাগো আমি তেনেধৰণে পালন কৰোঁ লগতে আমি যি পৰম গুৰুজনাৰ আদৰ্শমৰ্মে আমাক এশ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে আদৰ্শ নীতি আমাক দিছিল সেইমৰ্মে আমি তেখেতৰ আদৰ্শ পালন কৰি এভাগী হৰিগ্ৰহ অৰ্থাৎ নামঘৰ নিৰ্মাণ কৰি আমি সমূহ ৰাইজে সেই ইষ্ট দেৱতা কৃষ্ণৰ চৰণ সেৱা কৰি থাকিবৰ কাৰণে নিৰ্মাণ কৰি লোৱা হৈছে সেই আদৰ্শ আমি ক'ৰপৰা পাইছিলোঁ পৰম গুৰুজনা শংকৰদেৱৰপৰা সেই শংকৰদেৱৰ আদৰ্শমৰ্মে আমি ঈশ্বৰৰ ওচৰত সেৱা তুতি নিবেদন সকলো সমস্যাৰ সমস্যাৰ ওপৰত আমি তেখেতকে অৰ্চনা কৰিছিলোঁ কৰি দিয়া যায় গতিকে আমি সকলো সমস্যা হ'লে সকলো ৰাইজ একত্ৰিত হৈ এই পৰম গুৰুজনাৰ আদৰ্শমৰ্মে সেই ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাওঁ যিকোনো সময়তে আমি বিপদ আপদ হ'লে আমি তেখেতৰ ওচৰ চাপি সেই সমস্যাবিলাক জনাই আমি তেখেতৰ শ্ৰীচৰণত সেৱা জনাওঁ লগতে আমি আমাৰ অঞ্চলত আশে পাশে খ্ৰীষ্টান ধৰ্ম আছে তেখেতসকলেও তেনেধৰণে তেখেতলোকৰ নীতি নিয়মৰ মাজেৰে তেখেতলোকেও পালন কৰি আছে আৰু লগতে আমাৰ জৈন ধৰ্ম আছে তেখেতলোকেও সেই খিনিৰ ওপৰত তেখেতলোকে সংবিধান মতে ধৰ্ম কেনেকৈ পালন কৰিব লাগে তেখেতলোকে তেনেধৰণে পালন কৰি আছে গতিকে আমি তেখেত লোকৰ বিশেষ সিমানেই জানো যে তেখেতলোকৰ নিয়মবিলাক আমি গতিকে ইমান নাজানো যদিও তেখেতলোকৰ ওচৰতে আমাৰ পালন কৰি আছে বুলি আমি তেখেতলোকৰ এই নিৰ্মাণ কৰা সেই গীৰ্জা মচজিদ এইবিলাক আমি দেখা পোৱা গৈছে